এই শিৱসাগৰতে লাগিছে অঁ ঠিক আছে মই কৈ দিছো বাৰু শিৱসাগৰত হেৰি হেৰি ৰংঘৰ আছে আৰু শিৱসাগৰত পুখুৰীটো আছে আৰু আৰু সেই কাৰেংঘৰ আছে এনেকৈ আৰু এনেকৈ জয়দৌল আছে শিৱদৌল আছে এনে শিৱসাগৰ আৰু এইবিলাক জয়দৌল শিৱদৌল এইবিলাকে আছে আৰু কাৰেংঘৰ বাকী বৰাগৰ পুখুৰীটো আছে আৰু

আৰু সেইবোৰ আৰু এইবোৰ শিৱ কাৰেংঘৰো পুখুৰীটো আছে শিৱসাগৰ হেৰিটো আছে জয়দৌল আছে শিৱদৌল অঁ এনেকৈ আৰু আছে সেইবোৰ কিবাকিবি চাব পাৰিব আৰু এনেকৈ ধৰি লওক শিৱসাগৰ হেৰি ৰংঘৰ ৰংঘৰ চাবহি পাৰিব এনেকৈ কৰি এইখিনি চাব পাৰিব আৰু বহাগতো এইবোৰ ৰংঘৰ তলাতল ঘৰ জয়দৌল শিৱদৌল আনি এনেকৈ চাব পাৰিব আৰু এনেকৈ শিৱসাগৰ জয় সেই জয়সাগৰ পুখুৰী জয়সাগৰ পুখুৰীও আছে

আৰু লে এনেকৈ আহিব হেৰি চেৰিবিলাক আছে আৰু অফিচ চফিচবিলাক এন এনেকৈ এইবোৰ চাব পাৰিব আৰু ডাঙৰ ডাঙৰ হেৰিবিলাক শিৱসাগৰত শিৱসাগৰ পুখুৰীটো চপা পুখুৰী আছে আৰু জয়দৌল শিৱদৌল সেই সেইকেইটা আছে আৰু শিৱসাগৰ পুখুৰীটো পুখুৰী আছে শিৱসাগৰ আপোনাৰ হেৰি জয়দৌল আছে শিৱদৌল অঁ চাব পাৰিব শিৱসাগৰ পুখুৰীটো ডাঙৰ চাব পাৰিব সেইটো আৰু শি শিৱসাগৰ আকৌ শিৱদৌল জয়দৌল কাৰেংঘৰ

শিৱসাগৰ সেই আৰু ডাঙৰ ডাঙৰ এইবোৰ অফিচবোৰ আছে ফৰেষ্ট অফিচ আৰু হেৰিয় পি ডাব্লিউ ডি অফিচ এইবিলাক ডাঙৰ ডাঙৰ অফিচবোৰ আছে এইবোৰ বহাগৰ বিষ আৰু কাৰেংঘৰ ৰংঘৰ তলাতল ঘৰ এইকেটাই আৰু

ফৰেষ্ট অফিচ আছে আৰু হেৰি আছে জয়দৌল শিৱদৌল বিষ্ণুদৌল কাৰেংঘৰ ৰংঘৰ কাৰেংঘৰ ৰংঘৰ বিষ্ণুদৌল শিৱদৌল জয়দৌল শিৱসাগৰ ৰংঘৰটো কেইবা তলো আছে ৰংঘৰত উঠিবলৈও পাৰিব ৰংঘৰটো কেইবা তলাও আছে ৰংঘৰ বিষয়েও হেৰি বহুত চাৰি তলা পাঁচ তলামান ধৰি লওক উঠিবও লাগিব সেইটো ৰংঘৰত উঠিব পাৰিব কাৰেংঘৰো সেই কেইবা তলাও কাৰেংঘৰতো এনেকৈ উঠিব পাৰিব আজিকালি কাৰেংঘৰো ৰংঘৰ আকৌ এইবোৰ টিকেট ছিষ্টেম হ'ল নহয় টিকেট লগাই চাব পাৰিব কাৰেংঘৰটো কাৰেংঘৰটো উঠিব পাৰিব তিনি তলা আ তিনি কাৰেংঘৰো কেইবা তলাও আছে নহয় স কাৰেংঘৰটো উঠিব পাৰিব অঁ ৰংঘৰটো উঠিব পাৰিব

সেইকেইটা জয়দৌল বিষ্ণুদৌল শিৱদৌল সেইকেইটাই আছে আৰু অঁ কাৰেংঘৰটো সেই উঠিব পৰা হ'ব কাৰেংঘৰো তলাতল কেইবাটাও তলাতল আছে ন ৰংঘৰ ৰংঘৰলৈ ৰংঘৰত কেইবা তলাও আছে ৰংঘৰ কাৰেংঘৰ বিহু সেই ৰংঘৰ তলত সেই মেলাও পাতে আৰু মেলা বিষয়েও ক'ব পাৰি মেলা চাব পাৰি মেলা পাতে বিভিন্ন ধৰণৰ তাত বস্তু ওলায় ৰং হেৰি ধৰি লওক এইবোৰ বোৱা কটা হেৰি কাপোৰ কানি ওলায় তাঁতশালত বোৱা ওলাই

এনেকৈ বহুতখিনি এনেকৈ বস্তু ওলাই তাৰমানে বাঁহৰ বেতৰ বনোৱা বস্তুবিলাক ওলায় সেইবোৰ চাব পাৰিব হ'ব